অঁ এইটো নাৰ্চিং হোমত লাগিছেনে অঁ মোৰ মানে নাম এটা লিখাব লাগিছিলে ডক্টৰ এপইণ্টমেণ্ট এটা মোৰ নামটো ভাস্কৰজ্যোতি বৰবৰা মই আপোনাৰ ৰজাগড়ৰ পৰা কৈ আছিলোঁ মোৰ বয়স আপোনাৰ বিছ বছৰ অঁ হয় হয় হয় আৰু মোৰ মানে আপোনাৰ খাবলৈ মন নোযোৱা হৈছে আৰু খাত পেটটো বিষ হৈছে সেটোৱে মানে দেখাবলগীয়া আছিলে এতিয়া কি হৈছে ডক্টৰক দেখালে গম পালো হয় অঁ

অঁ অঁ আপোনালোকৰ এনে ডক্টৰৰ ফিছটো কিমান হয় অঁ হয় মানে তেতিয়া মানে গম পোৱা হ'লে কথাটো ভাল আছিলে হয় তেন্তে মই কেইটামান বজাত পোৱাকৈ গ'লে ভাল হ'ব মানে মোতকৈও আগত পেচেণ্ট আছে নেকি আৰু হয় তেন্তে কেইটামান বজাত গ'লে মই ভাল হ'ব চাৰে দহটা এঘাৰটামান বজাত ঠিক আছে বাৰু মই চাৰে দহটা এঘাৰটাত পোৱাকৈ যাম বাৰু অঁ ঠিক আছে